অঁ কওকচোন অঁ আছোঁ ভালেই ঘৰতেই আছোঁ অঁ যাম বুলিতো ভাবিছিলোঁ

অঁ অঁ যাম যাম আমি কেইবাজনীও আছোঁ আমি যাম বুলি ভাবিছিলোঁ তেনেহ'লে তুমি আহিবা আহিলে একেলগতে গৈ ভালেই লাগিব অঁ অঁ ঠিক আছে ঠিক আছে